অঁ এই আপুনি বিনু গোঁহাই বাইদেউ নেকি বাৰু অঁ মই এই ডিব্ৰুগড়ৰ মই হেলেন গোঁহাইয়ে কৈছোঁ এই মই ডিব্ৰুগড়ত হেৰি এই চুগাৰ চোৱাবলে গৈছিলোঁ ডায়বেটিছ তেতিয়া এই দেখুৱালোঁ বাৰু ডাক্টৰক দেখুৱালত সেই ডাক্টৰজনে আপোনাৰ নামটো ক'লে যে তেখেতো আহিছিলে তেখেতৰ এতিয়া নৰ্মেল হ'ল তেখেতে কি কি নীতি নিয়ম পালন কৰিলে কেনেকেনো কি হ'ল সেইখিনি মানে তেখেতৰ পৰাই সুধি ল'বচোন আপোনালোকৰ ওচৰতে যদি অঁ মই ওচৰতে বুলি ক'লোঁ আপোনাক তেতিয়া আপুনি অসুবিধা নাই পোৱা যদি ফ্ৰী আছে যদি কওকচোন মোক আজৰি হৈ আছে যদি অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ এনেই খোৱা বস্তু খাদ্য প্ৰণালীখন কেনেকুৱা হ'ব লাগে বাৰু এই

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয়তো আকৌ ও ও অঁ অঁ অঁ অঁ অঁ

অঁ আপুনি কি কি কৰিলে ব্যয়ামৰ ভিতৰত এই খোজকঢ়াটোৱে কৰিলেনে কি

অঁ অঁ অঁ অঁ অঁ

অঁ অঁ এই অঁ এই মাটিৰ তলৰ বস্তুবোৰ খাব নালাগে কি কি খাব নেলাগে আকৌ

অঁ অঁ

অঁ অঁ

অঁ আৰু এই মাটি মাটি মাহ হাঁহ মাংস এইবিলাক অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ হ'ব হ'ব বাইদেউ ধন্যবাদ